অসমত ৰোগ আৰু মৃত্যুৰ মূল কাৰণ বুলি ক'লে মই বিশেষকৈ গাঁও অঞ্চলৰ মানুহখিনিৰ কথাই ক'বলৈ গৈছোঁ তেওঁলোকে মানে বেছিকৈ অন্ধবিশ্বাসৰ কবলত পৰি ৰোগটোক হস্পিটেল বা চিকিৎসা নকৰি জৰা ফুকা বেজালী আদি কৰিয়ে ভাল কৰিব বিচাৰে তাৰ ফলত বেমাৰ ভাল নহয় ৰোগীজন মৃত্যুমুখতহে পৰে আৰু অস্বাস্থ্যকৰ পৰিৱেশ খোৱা পানী লেতেৰা নলাডৰ নৰ্দমাত অপৰিষ্কাৰ আদিৰ ফলতো বিভিন্ন বেমাৰ হয় আৰু এই এইবোৰ যদি পৰিষ্কাৰ নকৰে তেতিয়া ৰোগ বেছিকৈ বাঢ়ি যাব চৰকাৰে এইবিলাক বিশেষকৈ নগৰ অঞ্চলৰ নলা নৰ্দমাবিলাক পৰিষ্কাৰৰ ব্যৱস্থা কৰিব লাগে বছৰি বাৰিষা দিন অহাৰ আগে আগে নলা নৰ্দমা পৰিষ্কাৰ কৰিলে বিভিন্ন বেমাৰৰ পৰা সাত সাৰিব পাৰিব